আপোনালোকৰ ৱেবছাইটত মই এযোৰ জোতা চাইছিলোঁ কিন্তু মই বিচৰা ৰংটো পোৱা নাই মোক নীলা ৰঙৰ এযোৰ জোতা লাগে আৰু ছয় নম্বৰৰ জোতা এযোৰ লাগে যদি আপোনালোকে নীলা ৰঙৰ জোতা এযোৰ ছয় নম্বৰৰ দেখুৱায় মই তেতিয়া সেই জোতাযোৰ ল'বলৈ ইচ্ছুক